এজন ব্যক্তি শিক্ষিত হ'লে তেওঁ ভাল আচাৰ ব্যৱহাৰ আৰু নীতি মানি নচলিবও পাৰে মই নাভাবোঁ যে এজন ব্যক্তি শিক্ষিত হ'লেই যে তেওঁ মানে ভাল হ'ব বা ভাল আচাৰ ব্যৱহাৰ হ'ব সেইটো নহয় ভাল আচাৰ ব্যৱহাৰ হ'লে এজন অশিক্ষিত মানুহো হ'ব পাৰে তাৰ ওপৰত মানে ক'ম যে মই যে মানুহৰ শিক্ষাটোৱে মেইন নহয় মূল হেৰি নহয় যি যিহেতুকে মানুহ তাৰমানে কাৰ লগত কেনেকৈ কথা পাতিব লাগে সেইখিনি মানুহে জানিব লাগে আচাৰ ব্যৱহাৰখিনি মানুহে জানিব লাগে এজন বহুত নিম্ন নিম্ন শ্ৰেণীৰ মানুহৰ লগত যদি কথা পাতা কথা পতাৰ ধৰণটো যদি বেলেগ হয় তেতিয়াহ'লে সেইটোতো শিক্ষাৰ ওপৰত হেৰি নহ'ব সেইটো মই নাভাবোঁ যে সেইটো মানুহে শিক্ষা হাজাৰ শিক্ষিত হ'লেও সেইটো মই নাভাবোঁ যে সেইটো হেৰি হ'ব সেইটো বহুত বেয়া কথা গতিকে আমি এজন ধৰি লোৱা হ'ল যে এজন আমাৰ ঘৰতে এজন যদি ভিক্ষাৰী মানুহ আহে আৰু যদি এজন বহুত শিক্ষিত মানুহে যদি বেয়া ব্যৱহাৰ কৰি যদি ঘৰৰ পৰা পঠাই দিয়ে মানুহজনক সহায় নকৰে সেইটোতো একো শিক্ষাৰ একো মূল্যই নাথাকিল সেইটো সেইটো মই নাভাবোঁ যে সকলোৱে সন্মান কৰিব লাগে যিমান যি মানুহ নহওক সকলোকে সমান চকুৰে চাব লাগে আৰু যদি এজন মানুহে যদি ক'ৰবাত যদি যাই থাকোঁতে এজন বৃদ্ধ মানূহক দেখি সন্মান নকৰে বা কিবা হেৰি নকৰে শ্ৰদ্ধা নকৰে তেতিয়াটো সেইটো হেৰি হ'ব নোৱাৰে মই সেইটো ভাবোঁ যে মানুহৰ শিক্ষাটোৱেই মেইন নহয় মানুহে মানুহৰ জ্ঞানটোও থকাটো বহুত বহুত প্ৰয়োজনীয়